বাইছ এক দুহেজাৰ আঠ তিনি দহ দুহেজাৰ ন দহ দহ ঊনৈছশ আঠাশী এঘাৰ তিনি দুহেজাৰ চাৰি দুই দুই দুহেজাৰ ছয়